অঁ হয় কোনে কৈছে বাৰু অঁ আপোনাক কিবা বস্তু লাগিছিলে নেকি

অ অ মোৰ দোকানতো ক'বই নালাগে বাৰু বস্তু ভালেই ৰাওনাপাততো চবেই গমেই পায় আপুনিটো আগতে নি খাইছে আৰু কিবা বেয়া পাইছিলেনি

অঁ হয় বাৰু সেইটো মই আকৌ মালখিনি যোৰহাটৰ পৰা বা যোৰহাটৰ পৰাই আনো বেছিভাগখিনি ভালেই আহে আৰু আপোনাৰ সকামৰ ধৰক এতিয়া বুট মগু নাৰিকল ধূপ ধূনা পা আদি কৰি মানে চেনি চাহপাতলৈকে চব চব একদম এভ্ৰিথিং আপুনি মোৰ দোকানত আহি একদম নিশ্চিন্ত মনে নিবহি পাৰিব আৰু মানে আনতকৈ দুটকা এটকা মোৰ দাম চায়ো দিম আপোনালোক সদায় মোৰ গ্ৰাহক সদায় আহি থাকে সদায় কিনি মেলি থকা মানুহকতো মই চায়েই দিব লাগিব আৰু ভাল কুৱালিটিয়ে চাই দিওঁ সদায় আৰু এতিয়া মানে হেৰি নহয় এইটো আপোনাৰ ঘৰত মানে কি সকাম আছে নেকি অ ছোৱালী যে বিয়া পাইছেহি সকাম আছে হেনে আছে মানে অঁ বিয়া বজাৰটো কি নহ'লে ইয়াতে কৰিব নেকি অঁ নহয় নহয় বিয়া মই এতিয়া মানে বিয়া গোটেইখিনি মোৰ ইয়াতে পাব আপুনি মানে দাইল আলুগুটি বুট মগু চব মানে আৰু বোলে বিয়া ডিছ হওক গ্লাছ হওক এইবিলাক বাতি হওক পেকেজিং যি বস্তু আছে চব পাব আৰু আৰু বিয়াত এইযো কিনিবলগীয়া কাপোৰ কানি পা আদি কৰি যিমান যি আছে মোৰ আন এখন দোকান লগতে লাগিয়ে আছে সেইখনতো আপুনি চব পাব আপোনালোকেতো আগতে বজাৰ কৰিছে ক'তো বেয়া পোৱা নাই চাগে কাপোৰ কানি সেইবিলাক অ আপোনাৰ এতিয়া মই হ'ব বা আপুনি হেৰি কৰিব আপুনি ল'ৰাৰ লগত গুচি আহিব আহি বজাৰটো নিবহি আৰু বস্তু দম দাম দৰ মই চাই মেলি দিম এনেও চিন্তা কৰিবলগীয়া নহয় সেইটো আৰু আৰু অঁ হয় বাও বস্তু ভাল কাৰণেইতো এতিয়া গ্ৰাহক দিয়া ৰুবলে সময় নাপাওঁ বা আগতে খাই থকাখিনিও মোক এৰি দিয়া নাই বস্তুটো ভাল দিব পাৰিছোঁ আৰু মানুহেও ভাল দিব পৰাটোৱে যথেষ্ট মই এতিয়া বস্তু দাম ভৰি আপোনালোকে কিনি যদি মই বস্তুটো খাব নোৱাৰা বস্তু এটা বিকোঁ আপোনালোকে জানো মনটো ভাল লাগিব বা আপোনালোকে এতিয়া কাপোৰ এযোৰ কিনি নিছে মোৰ ভৰসাত সেই কাপোৰখিনি যদি মই বেয়া বো কাপোৰ দিওঁ বেয়া কোৱালিটি দিওঁ আপোনাৰ জানো মনটো ভাল লাগিব আৰু অঁ সেইটো এতিয়া বিয়া এখনলৈ আপুনি কিনিম বুলি ভাবিছে ধৰ এতিয়া বিয়া মানুহেতো চবেই চাব কি কাপোৰ কি কিনিছে কি কথা কি বতৰা আৰু বোলে দোকানীটো নাম ওলাবই দোকানীটো বোলে যদি বোলে বেয়া ওলাইছে গোটেইটো বেয়াই হৈ যাব ভাল বুলি ক'লে আৰু মোৰ গ্ৰাহক আহিবই আৰু মই সেইটো কাৰণে পুৰণা গ্ৰাহকখিনি আপোনালোকক সেইটো কাৰণে চাই চিটিও দিওঁ যাতে দোকানখনৰো একো লছ নহওক আপোনালোকৰো একো লছ নহওক আৰু আপোনালোকে ভাল বস্তুটোৱে পাওক সেইটো কাৰণে মানে আৰু আপোনালোকৰ বিয়া পেজেণ্ট চেজেণ্ট এইবিলাক যিবোৰ দিবলগীয়া আছে প্ৰেজেণ্টবিলাক সেইবিলাকো ইয়াত ধুনীয়াকে পাব বাৰু মানে উপহাৰখিনিও মই ৰাখি থৈছোঁ যিবিলাক প্ৰেজেণ্ট থাকে ধৰক এই মান ধৰাই হওক বা এই দিবলগীয়া দৰা ঘৰৰ মানুহক দিবলগীয়া সেই গোটেইখিনি আমাৰ মোৰ দোকানতে চব আছে গামোচা চেলেং আদি কৰি মানে কাপোৰ গোটেইখিনিয়ে পাব মাইকী মানুহৰ কাপোৰ মতা মানুহৰ ল'ৰা ছোৱালী গোটেইখিনি আপুনি ইয়াতে বজাৰ কৰিবহি পাৰিব একো চিন্তা নোহোৱাকে একো চিন্তা কৰিব নালাগে ধৰক আপুনি মানে ল'ৰা সৈতে বোৱাৰি সৈতে আহিব নহ'লে ছোৱালীকে হ'লেও লৈ আহিব আৰু বজাৰটো ধুনীয়াকে কৰিব পাৰিবহি মানে ইয়াতে আহি আৰু সকামটো মানে আপুনি চিন্তা নোহোৱাকে হেৰি কৰিব আৰু আপুনি আহে মানে মোক অৰ্ডাৰটো দি দিলেই হ'ব মই আপোনাক ঘৰত লাগিলে দি দিম খালি মোক পইচাটো এডভাঞ্চকে অকণমান দি থ'ব লাগিব গাড়ী মটৰ আকৌ কথা আছে ধৰক আপোনাৰ ঘৰো দূৰ আকৌ ৰাওনা পাৰাৰ পৰা নি আপোনাক দিয়ালে মানে গাড়ীখনৰক আকৌ মই এডভাঞ্চ এটা দি পঠিয়াব লাগিব আপুনি পইচা পাতিখিনি চাই মেলি দিব আৰু এতিয়া ধৰক আলু দাম কিমান বাঢ়িছে এতিয়া বজাৰটো বহুত দাম বাঢ়িছে এই বাৰিষা কালত মিঠাতেলৰ দাম বাঢ়িছে আপোনালোকক মই দুই এটকা চাই মেলি দিম নিজৰ যেতিয়া চিনাকি আৰু পুৰণা গ্ৰাহক মই সেইটো কেতিয়াও হেৰি নকৰোঁ বাৰু অন্যায় আপোনালোকৰ লগত কেতিয়াও হ'বলৈ নিদিওঁ আপোনালোকেও মোক চাই চিটি কৰিব নিজৰে বুলি আৰু অঁ সেইটোৱে এতিয়া বিয়াখন আহিছে বিয়াখনত যি নহ'লেও আপোনালোকৰ পইচাটো ৰাহি হোৱাটোৱে চিন্তা কৰিম পইচাটোতো লোকচান হ'ব নালাগিব আৰু বস্তুখিনিও ভাল হোৱাতোৱে চিন্তা কৰিম সেইটোৱে মানে আপুনি খালি মোক এডভাঞ্চ এটা দি থ'ব ঠিক আছে বাৰু দিয়ক মই আপুনি মোলৈ ফোন কৰি যোগাযোগ কৰি ৰাখিব আৰু ল'ৰাক হ'লেও এপাক পঠিয়াই দিব অঁ অঁ ঠিক আছে বাৰু দিয়ক